নলবাৰী জিলাত নলবাৰী জিলা যদিও বানপানীত পীড়িত জেগা কিন্তু তাত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ মান অতি উন্নত তাৰ ল'ৰা ছোৱালীয়ে বিভিন্ন জিলাত বিভিন্ন ৰাজ্যত বিভিন্ন দেশত নলবাৰীৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে তাত স্থানীয় শিক্ষা বা শিকনত যথেষ্ট সুবিধা আছে যেনেকুৱা নলবাৰী টাউনতে আছে আৰু গৰ্ডন মহেন্দ্ৰ নাৰায়ণ চৌধুৰী ছোৱালী ছোৱালী কলেজ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী কলেজ বৰভাগ মহাবিদ্যালয় এনেকুৱা কৰি বহুত মহাবিদ্যালয় বহুত হায়াৰ ছেকেণ্ডেৰী বহুত হাইস্কুল এল পি স্কুল নলবাৰীত শিক্ষাৰ ক্ষেত্ৰত নলবাৰী জিলা যথেষ্ট উন্নত যথেষ্ট ল'ৰা ছোৱালীয়ে তাৰ পৰা পঢ়ি শুনি বহু ডাঙৰ ডাঙৰ উচ্চপদস্থ বিষয়া উচ্চপদস্থ ডাক্তৰ ইঞ্জিনিয়াৰ হৈ আছে গতিকে তাত নলবাৰীৰ উন্নয়নৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে তেওঁলোকে বহুত দূৰৈত চাকৰি কৰিলেও নলবাৰীৰ প্ৰীতি তেওঁলোকে এৰি দিয়া নাই তেওঁলোকে নলবাৰীৰ অনবৰত নলবাৰীৰ লগত সম্পৰ্ক আছে যেনেকুৱাই যি উপায়ুক্ত নলবাৰী জিলাৰ পৰা উপায়ুক্ত হৈছে বা তেওঁলোকে প্ৰফেছাৰ হৈছে কিবা হৈছে তেওঁলোকে নলবাৰীত সদায় সঘন যাই থাকে নলবাৰীত ঘৰ আছে দুৱাৰ আছে গতিকে নলবাৰীত ৰিচেণ্টলি মেডিকেল কলেজ হ'ল গতিকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে নলবাৰীত আৰু ইয়াত প্ৰৱেশিকা পৰীক্ষা কোচিং চেণ্টাৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ পুলিচৰ কাৰণে নতুন চাকৰি কাৰণে যথেষ্ট হেৰি হৈছে চেণ্টাৰবিলাক খুলিছে প্ৰাইভেট কলেজ খুলিছে বিনামূলীয়া খুলিছে গোটেই নলবাৰীখনে ল'ৰা ছোৱালীয়ে ষ্ট্ৰাগল কৰি বহুত উন্নতি কৰিছে যিকোনো কামত যিকোনো জেগাত ভাৰতৰ অসমত নলবাৰীৰ মানুহ পোৱা যায় তেওঁলোকে সংগ্ৰামী মানুহ তেওঁলোকে সংগ্ৰাম কৰে ঘৰত বহি বেছিভাগে বহি নাথাকে কিবা নহয় কিবা এটা সৰু সুৰা চাকৰি কৰি যথেষ্ট হেৰি কৰে আৰু চৰকাৰী বিদ্যালয়সমূহৰ এই ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে চৰকাৰী বিদ্যালয় নোহোৱা হ'লে প্ৰাইভেটত ল'ৰা ছোৱালী দুখীয়া মানুহৰ বা ধনী মানুহৰ ল'ৰা ছোৱালী চবেই পঢ়িব নোৱাৰিলেহেঁতেন গতিকে চৰকাৰী বিদ্যালয়ৰ মান যথেষ্ট উন্নত আৰু এই চৰকাৰখনে যথেষ্ট উন্নতি কৰিছে স্কুলবিলাকৰ স্কুলবিলাকৰ সামগ্ৰী পঢ়া শুনা সম্পূৰ্ণ চেঞ্জ কৰি দিছে গতিকে এতিয়া নলবাৰীৰ শিক্ষা জগতখন খুবেই ভাল আৰু চৰকাৰী স্কুল অতি ভাল